হেল্ল' অঁ হয় ঠিক আছে অঁ অঁ মই অঁ ভালে আছেনে

আমাৰো হৈছে আৰু ইমান সবল নহয় বানপানী এইবাৰ বহুত খেতি নষ্ট কৰিলে আহাৰ মাহত এই বাও ধান মাৰি পেলালেহি মাহ খেতি কৰিলোঁ মাহ খেতিয়ো সেয়া হেৰি হ'ল পানীয়ে অলপ মানে ধ্বংস কৰিলে বাদ বাকী খেতি পথাৰ ইমান উন্নতও হোৱা নাই আৰু একেবাৰে নৰমো হোৱা নাইকিয়া আপোনাৰ কেনেকুৱা খেতি বাতি অঁ অঁ অঁ

বুজি পাইছোঁ হ'লেও গোটাই পিটাই আনিলে কেইটামান পাবনে সৰিয়হৰ কাৰণে দেখোন প্ৰস্তুতি কৰিবলৈ অলপ পানী জমা হৈ আছে ৰাস্তা পদুলিত ট্ৰেক্টৰ নিবলৈকে অকণমান দিগদাৰ আজিকালিতো গৰু গাই নাইয়ে হাল বাবলৈ অঁ খালী অঁ ভাবি চাব লাগিব নাই যে তেনেকৈয়ে আৰু অঁ তেনেকৈয়ে চলিব লাগিব আমি খেতিয়ক মানুহ আৰু কৃষিৰ ওপৰতহে নিৰ্ভৰ ভালেই কৰিলে ভালেই কৰিলে স্বাস্থ্য পানীতো ভালেকৈ ৰাখিব খেতিয়ক মানুহৰ স্বাস্থ্যটো ভাল হ'ব লাগে অঁ হ'ব